হেল্ল' অঁ মই অৰুণ শইকীয়াই কৈছিলোঁ অঁ আপুনি ঠিকে আছে এতিয়া বৰ্তমান ভাল নহয় আপোনাৰ এ মই চামগুৰি সত্ৰত আপোনাৰ এই মুখা শিল্প যে কৰ্মশালা আছে তাত মই শিকিবলৈ যাম বুলি ভাবিছিলোঁ হয় অঁ কি কি লাগিব এতিয়া অভিজ্ঞতাটো আপুনি কওকচোন অঁ অঁ অঁ অঁ অঁ অঁ

অঁ তাৰপিছত আৰু এটা কথা সুধোঁ সোঁ আপোনাক তাত শিকিবলৈ গ'লে আমি ধইলওক এ কিবা ডকুমেণ্টছ কিবা কিবি এনেকৈ কিবা লৈ যাব লাগিব নেকি অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ কঠিয়াটো মই মোৰতো জানিব লাগিব অঁ

অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁঁ অঁ অঁ অঁ আপুন আপুনিও শিকাই নহয় অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ ৰং ৰং চং আমি লৈ যাব লাগিবনে নাই অঁ অঁ আৰু আৰু তাত শিকিলে আমি কিবা চাৰ্টিফিকেট ধৰি লওক প্ৰমাণপত্ৰ কিবাকিবি পামনে অঁ অঁ অঁ প্ৰায় পোন্ধৰ বিছ দিন শিকিব লাগিব অঁ অঁ অঁ অঁ অঁ অঁ তাত এনে কিমান কিমান সময়ৰ পৰা আপোনাৰ শিকোৱা মেলা এইবিলাক কৰে অঁ

অঁ

অঁ অঁ অঁ অঁ

ম মই যিমান শিকি ল'লোঁ তাৰপাছত শিকাৰ পাছত যিদি বনাওঁ বনালে মেলিলে সেইখিনি বিক্ৰী কৰিব পৰা হ'ব নে নাই অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ হয়

অঁ অঁ

অঁ অঁ অঁ অঁ মুঠতে শিকি ল'ব লাগিব কঠিয়াটো মই মোৰটো শিকি ল'ব লাগিব

বুজিছোঁ বাৰু অঁ এতিয়া যাম বুলি ভাবিছোঁ বাৰু অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ ঠিক আছে আপোনাক তাত তেতিয়া গ'লে মই লগ লগ পাম ন

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে বাৰু হ'ব মই যাম আপোনাকো লগ পাম অঁ অঁ মই প্ৰশিক্ষণটো ল'ব লাগিব তাৰমানে

ঠিক আছে